ডিজিটেল আৰ্ট বুলি ক'লে এটা বহুত এডভান্স টেকন'লজিৰ আৰ্ট ছিষ্টেমৰ কথা বুজা টাই বুজা যায় মানে যিটো ডিজিটেলি কৰা হয় কিন্তু ডিজিটেল আৰ্টত কি হয় বস্তুটো বহুত বেছি মানে এটা যিটো এটা থাকে ন প্ৰিণ্ট কৰিলে বস্তুটো যেনেকুৱা এটা ৰিলচষ্টিক থাকে তেনেকুৱা ধৰণৰ মানে ডিজিটেলি যিটো মানে আৰ্ট কৰা হয় সেইটো এটা ৰিলচটিক এটা থাকে যে মানে গম পোৱা যায় কিন্তু যেতিয়া মানে মানুহে তৈয়াৰ কৰা এখন চিত্ৰৰ কথা কওঁ তাৰ লগত ডিজিটেল আৰ্টৰ কোনো কাম্পেৰাই নাই মানুহে নিজে তৈয়াৰ কৰা চিত্ৰখন যিহেতু তেওঁ নিজৰ হাতেৰে তৈয়াৰ কৰে গতিকে সেইখন বেছি মানে বস্তুটোত দেখিবলৈয়ো শুৱনি হয় ভাল লাগে আকৰ্ষণীয় হয় ডিজিটেল আৰ্টটো অ'কে অ'কে টাইপৰ আৰু মানে ঠিক আছে ডিজিটেলটো আৰু কিন্তু হাতেৰে তৈয়াৰ কৰা আৰ্টটোৰ লগত ইয়াৰ কোনো ধৰণৰ কম্পেৰিজেনেই নাই মানে হাতেৰে আৰ্টটো আকৰ্ষণীয়তা সুন্দৰতা বেছি হয় ডিজিটেল আৰ্টতকৈ